হেল্ল' অঁ কওকচোন অঁ ভালে ভালে আপোনাৰ হয় হয় হয় ঠিক কৰিব আৰু বতৰ বৰ ভাল নহয় হয় অঁ কওকচোন অঁ যা যোগাৰ হ'বই লাগে ফাংচনৰ কাৰণে হয় হয়

ভাল হ'ব আপোনাৰ ভাল হ'ব বৰ ধুনীয়া গান গায় বিহুনাম গায় ভাল হয় হয় হয় মাজুলি কিমান বাট হয় হয় সেই ভাল লাগে মানে পুৰণা গান আৰু নতুন গানো আছে ভাল লাগে হয় তেতিয়াহ'লে আৰু সোনকালে যা যোগাৰ কৰি আৰু হয় হয় বাৰু তেতিয়াহ'লে সোনকাল কৰিম আৰু হয় হয় হয় আলোচনা কৰিম আৰু হ'ব বাৰু